মই তিনিদিনমান আগত ৰংঘৰৰ পৰা পুমা ব্ৰেণ্ডৰ জোতা কিনিছিলোঁ জোতাযোৰ পিন্ধিবলৈ খুব ভাল আৰামো আৰু খোজ কাঢ়িবলৈও ভাল আৰু সুবিধাজনক